কৃষিৰ বাবে পানীৰ মেইন উৎস হৈছে বৰষুণ কৃষি এডৰা কৃষি কৰিবলৈ হ'লে বৰষুণৰ প্ৰয়োজন বৰষুণ নহ'লেও কৃষিডৰা কৰিবলৈ হ'লে ওচৰত পুখুৰী নলা নৰ্দমা থাকিব লাগে গতিকে খেতি বাতি কৰিবৰ বাবে যথেষ্ট পানী যোগান ধৰিব লগা হয় সেই পানী আমি বৰষুণ নহ'লেও ওচৰত পুখুৰী খান্দি তাৰ পৰা মেচিনেৰে পানী যোগান ধৰিব লাগে সেই মাটিত পানীখিনি জলসিঞ্চক কৰা পাছতহে খেতি কৰা হয় কৰাৰ পাছতো আকৌ খেতিডৰা ডাঙৰ হ'বৰ কাৰণে যথেষ্ট পানীৰ যোগান ধৰিব লাগে সেই পানী আমি মেচিনৰ দ্বাৰা পুখুৰীৰ পৰা পানী সিঁচি খেতি মাটিত অহৰহ পানী ব্যৱহাৰ কৰিব পাৰোঁ নহ'লে খেতি মাটি খেতি মাটিডৰা নষ্ট হৈ যাব পানী নহ'লে কোনো প্ৰা জল পানী নহ'লে কোনো শস্যই কৰিব নোৱাৰি গতিকে বৰষুণৰ অভাৱত পুখুৰীত পানী যোগান ধৰি নলা নৰ্দমা বা পা পানী যোগান ধৰি খেতি বাতি কৰা হয় এই পানী আমি জল জলসিঞ্চন হিচাপে ব্যৱহাৰ কৰোঁ